হেল্ল'

হয় দাদা হয় মই তিনিচুকীয়া কলেজৰ হোষ্টেলৰ মেনেজাৰে কৈ আছোঁ কওকচোন হয়

খবৰ ল'ব পাৰিব নিজৰ ল'ব পাৰি ঠিক আছে ধন্যবাদ